অই ভাস্কৰ শুনচোন সেইদিনাখনি যে মই বেগটো অৰ্ডাৰ দিছিলোঁ সেইটো স্কাই বেগ এটা অৰ্ডাৰ দিছিলোঁ যে তই যে মোক দেখি পেলাই কৈছিলি বেগটো অৰ্ডাৰ দিম বুলি তই বেগটো অৰ্ডাৰ নিদিবি দেই ল'ৰা বেগটো মানে ভাল একেবাৰে নহয় তোৰ লিখা আছিলে তাত ৱাটাৰপ্ৰুফ বুলি তোৰ বেগটোত লিখা আছে অৰ্ডাৰ দিওঁতে কিন্তু এইটো ৱাটাৰপ্ৰু কিন্তু মানে অলপো নহয় বৰষুণ দিলে পোৰা পানী সোমাই যায় আৰু এতিয়া দেখিছোঁ কালাৰটোও মানে য়েল্ল' কালাৰ আছিলে ন কালাৰটো এতিয়া গুচি গুচি গৈছে আৰু ওপৰৰ প্লষ্টিকটো এৰ খাই এৰ খাই গৈছে তলফালে মানে মই ষ্ট্রিক্টলি তোৰ স্কুললৈ বেছিকৈ কিতাপ বহী লৈ যাওঁ বেগটো মানে ফাটি ফাটি গৈছে সেইদিনাখনি চুক এটা ফাটি গৈছে মই আকৌ চিলাইছোঁ ত' এতিয়া মানে তই অৰ্ডাৰ দিম বুলি যে কৈছিলি মই মানে সেইকাৰণে তোক কৈ দিছোঁ বেগটো ভাল নহয় তই মোক দেখি পেলাই মানে বেগটো তই অৰ্ডাৰ নিদিবি বেগটো কুৱালিটী একদম মানে একেবাৰে ভাল নহয় মানে কুৱালিটী তই সেইকাৰণে তই অৰ্ডাৰ নিদিবি দেই তই এইটো সোনকালে কালাৰ গুচি গৈছে ৱাটাৰপ্ৰুফ একেবাৰে নহয় আৰু বস্তুটো চাই দামটো মানে বহুত বেছি মই ভাবিছিলোঁ দামটো চাই বস্তুটো ভাল আহিব কিন্তু বস্তুটো যিটো আহিছে দাম মানে বহুত বেছি ভৰিলোঁ ত' সেইটোকাৰণে অকণ চাই পেলাই তই নিজে ভাল এটা চাই আনিবিগৈ মোক দেখি পেলাই তই এইটো অৰ্ডাৰ নিদিবি এইটো দামো বেছি কুৱালিটীও ভাল নহয় আৰু মানে ৱাটাৰপ্ৰুফো নহয়